হেল্ল' এইটো তেজপুৰ চিল্ক হাউচ হয়নে অ' মই মানে এইয়া আমাৰ ভণ্টীৰ কাৰণে মেখেলা চাদৰ কেইযোৰমান বিচাৰিছিলোঁ ইয়াত ইয়াত এনেই কেনেকুৱা ধৰণৰ আছে মই মানে ইমানকৈ ভালকৈ নাজানোঁ হ'লেও আপুনি জনাব পাৰিব নেকি কেনেকুৱা ধৰণৰ মেখেলা চাদৰ হ'লে ভাল হয় মানে তাইৰ বয়স বেছ এতিয়া ষোল্ল বছৰ মান হৈছে

অ' ভণ্টীয়ে মানে অকণমান উজ্জ্বল ৰঙৰ ভাল পায় ত' তেনেকুৱা জনগোষ্ঠীয় কি আছে মিচিং পোৱা যাব নেকি

কওকচোন কি কৈছে হয় আপুনি মই মেখেলা চাদৰবোৰ চাব পাৰিম নেকি কেনেবাকৈ আপুনি পঠিয়াই দিব পাৰিব নেকি মানে ফটো বা তেনেকুৱা ধৰণে

আপুনি নহ'লে মিচিং জনগোষ্ঠীয় যেনেকুৱা অকণমান ডিজাইন কালেকশ্যন আছে অকণমান পঠিয়াই দিবচোন পাৰিলে মানে মই সুধি পেলাই অকণমান আপোনাক ক'ব পাৰিম তেতিয়া

অ' বাজেট এনে দহ হাজাৰ মান ভিতৰত

হেল্ল' হয় হয় এইয়া দামবোৰ কেনেকুৱা হয় বা তাৰ হয় হয় বাৰু আপুনি মোক এনেই কালেকশ্যনবোৰ অকণমান ফটো পঠিয়াই দিবচোন পাৰিলে মই এতিয়া অকণমান চাব পাৰিম কেনেকুৱা ধৰণৰ ল'লে ভাল হয় হয় হয় নিশ্চয় হয় হয় হয় হয় এইটো নম্বৰতে পঠিয়াব পাৰিব বাৰু ধন্যবাদ